অঁ নিজক স্বাস্থ্যৱান ৰাখিবলৈ বুলি ক'লে বিভিন্ন ধৰণৰ কাৰ্য কৰিব পাৰি আজিকালি সময়ত মানে নিজে স্বাস্থ্যৱান হৈ থকাতো অতি দৰকাৰ অতি প্ৰয়োজন আজিকালি হয় আজিকালিৰ পৃথিৱীত নিজে স্বাস্থ্যৱান হৈ থাকিলেহে মানে আনকো স্বাস্থ্যৱান কৰি ৰাখিব পাৰি বা কাম চাম কৰিবলৈ ভাল লাগে তো নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ মই নিৰ্দিষ্ট ধৰণৰ কিবা কিবি সৰু সুৰা কাৰ্য কৰোঁ তাৰ ভিতৰত দৌৰোঁ দৌৰাটো বা জ'গিং কৰাটো এক নিৰ্দিষ্ট কাম ধৰি লওঁক ৰাতিপুৱা ছয়মান বজাত উঠিলোঁ ছয় চাৰে পাঁচ ছয়মান বজাত উঠিলোঁ উঠিকিনে আপোনাৰ ফিল্ডলৈ গৈকিনে অকণমান দৌৰিলোঁ বা অকণমান জ'গিং কৰিলোঁ লগে লগে অলপ ব্যায়ামো কৰিলোঁ ব্যায়াম কৰিলোঁ ব্যায়ামখিনি কৰাৰ লগে লগে স্বাস্থ্যটো অকণমান উন্নতি হ'ল বা বা দেহাটোৰো অকণমান ভালে থাকিল নিজকে স্বাস্থ্যৱান তেনেদৰে কৰি ৰাখিব পাৰি আৰু ধৰক আপুনি ডেইলি এক কিলোমিটাৰকৈ দৌৰিছে বা ৰাতিপুৱা উঠিয়ে আপুনি পাঁচ ছটা ব্যায়াম কৰিছে বা যোগাসন কৰিছে এনেকুৱাবিলাক কৰি থাকিলে মানে নিজৰ স্বাস্থ্যটো খুব ভালে থাকে আৰু নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ মই তেনেকুৱা ধৰণৰে পদক্ষেপবিলাক ব্যৱহাৰ কৰোঁ ধৰক দৌৰা জ'গিং কৰা ব্যায়াম কৰা তাৰপাছত অঁ পানী বেছিকৈ খাব লাগিব আপুনি নিজকে স্বাস্থ্যৱান কৰি ৰাখিব লাগিলে এনেকুৱা ধৰণৰ কাৰ্য কিছুমান কৰোঁ আৰু